আমাৰ পৰিয়ালত দীৰ্ঘদিন ধৰি বহুত কিছুমান পৰম্পৰা চলি আহিছে যেনে পূজা আমাৰ ঘৰত পূজা পাৰ্বণ মানি চলা হয় তাৰ কাৰণে আমাৰ দুভাগ পূজা পতা হয় এভাগ জগধাত্ৰী পূজা আৰু এভাগ হৈছে দুৰ্গা পূজা ইয়াৰ উপৰিও আমাৰ বিহু উৎসৱটো বহুত কিছু নীতি নিয়মৰ মাজে পালন কৰা হয় আমাৰ বহাগ বিহুৰ কথাই মই কৈছোঁ বাৰু বহাগ বিহুটো আমাৰ সাতদিনীয়া ইয়াৰে বি যিটো প্ৰথম দিন সেই দিনটো আমি গৰু বিহু হিচাপে পালন কৰোঁ গৰু বিহু পুৱাৰে পৰাই আমি সকলো মানুহ খুব ব্যস্ত হৈ পৰোঁ প্ৰথমে একচ্যুৱেলি গৰু বিহুদিনা বুলিয়েই নহয় আমি আগদিনাখনৰ পৰা বুলি ক'ব লাগিব কাৰণ গৰু চাটৰ কাৰণে আমি আগদিনাই বজাৰ কৰোঁ তাৰ কাৰণে বিভিন্ন পাচলি লাগে সেই পাচলি বজাৰ কৰোঁ পাঁচলি হিচাপে আমাক লাগে কেৰেলা তাৰপাছত তিঁয়হ বেঙেনা লাও হালধি এনেধৰণৰ বহুত নেলাগে থেকেৰা এইবিলাক আমাৰ খুব দৰকাৰী বস্তু এইবোৰ এইখিনি আমি বজাৰৰ পৰা সংগ্ৰহ কৰোঁ ইয়াৰ উপৰিও গৰুক পিন্ধাবৰ কাৰণে পঘা লাগে সেই পঘাও সংগ্ৰহ কৰোঁ হাতত ল'বৰ কাৰণে আমাক জেতুকা লাগে সেই জেতুকা সংগ্ৰহ কৰোঁ আৰু তাৰ উপৰি গৰুৰ মাখি গুচাবৰ কাৰণে মাখিয়তী দীঘলতি সেইবোৰ আমি আগদিনাখনেই সকলো যোগাৰ কৰি থওঁ পিছদিনা পুৱা হোৱাৰ লগে লগে আৰু এইখিনিতে এটা কথা কওঁ বহাগ বিহুৰ আগে আগে আমাৰ এই অঞ্চলবিলাকত মানে গোটেই অসমৰ কথাই কৈছোঁ বৰষুণ হৈ পথাৰবিলাকত পানী হয় আৰু সেই পথাৰৰ পানীয়ে পিছদিনা মানে গৰু বিহুৰ দিনা গৰু গা ধুৱাওঁ কেতিয়াবা কেতিয়াবা হয় যে আমাৰ পথাৰত পানী নাথাকে তেনে ওচৰৰ নৈত আমি গা ধুৱাবলৈ নিওঁ কিন্তু সেয়া খুব কেতিয়াবাহে হয় পথাৰৰ পানীতে আমাৰ গা ধোওৱা হয় এতিয়া ক'ম গৰু বিহুৰ বিষয়ে গৰু বিহু দিনা কি কৰোঁ ৰাতিপুৱা সোনকালে শুই উঠি আমি চাটৰ বস্তুবোৰ যিবোৰ আগদিনা আমি আনি থওঁ সেইবোৰ ধুনীয়াকৈ এখন চালনীত কলপাত পাৰি সুন্দৰকৈ কাটোঁ ইয়াৰ উপৰি চাটৰ মাৰি বুলি এবিধ মাৰি থাকে এডলীয়া দুদলীয়া তিনডলীয়া এনেদৰে সেই চাটৰ মাৰিডালত আমি সুন্দৰকৈ সেই পাচলিবিলাক পূৰা সৰু সৰুকৈ কাটি সাজি যাওঁ যাতে আমি গৰু গাত চটিয়াওঁতে লাও খা বেঙেনা খা এনেদৰে কওঁতে লাও খা বুলি ক'লে লাওচটা যায় বেঙেনা খা বুলি ক'লে বেঙেনা যায় এনেদৰে আমি সজাই লওঁ ইয়াৰ তাৰ আগে আগে আমি মাহ আৰু হালধি বাতি থওঁ সেই মাহ হালধিৰে গৰুৰ গাত সানো গৰুত গাত সনাৰ পিছত পথাৰৰ পানীৰে তাহাঁতক গা ধুৱাওঁ গা ধোৱাই চাটত থকা সেই পাচলিবিলাক আমি গৰু গালৈ ছটিয়াওঁ গালৈ ছটিয়াই আৰু একেবাৰে শেষত মাখিয়তী আৰু দীঘলতিৰে তাহাঁতৰ মাখি গাত থকা মাখিবিলাক যাতে নাহে নহয় বা নাহে আগলৈয়ো সেই কামনা কৰি মাখিয়তী আৰু দীঘলতি আমি ঘৰৰ গৰুৰকেইটাৰ গাত ছটি জাৰোঁ ইয়াৰ উপৰি আমি লাও আৰু বেঙেনা খাই পেলাই কওঁ যে বছৰে বছৰে সেই গৰু আমাৰ ঘৰৰ গৰুকেইটা ডাঙৰ হৈ যাওক এনেদৰে কামনা কৰোঁ ভগবানৰ ওচৰত তাৰপিছত আমাৰ সেই গৰু মেলি দিয়া হয় সেইদিনাখন আমাৰ গৰুবিহুৰ দিনাখন গৰুৰ বিভিন্ন কামতেই ব্যস্ত থকা হয় আৰু বিভিন্ন ধৰণৰ আমাৰ বিশ্বাস আছে পা পৰম্পৰাত যে সেইদিনা যিসমূহ আমি কৰ্ম কৰোঁ বা যিবিলাক বস্তু খাওঁ সেই সকলোবিলাক আমাৰ ঔষধি হিচাপে ঔষধ হিচাপে কাম কৰে আমাৰ পৰম্পৰাত এবিধ গছৰ শিপাৰ পৰা ৰস উলিয়াই আমি খাওঁ আমাৰ বিশ্বাস সেই ৰস খালে সাপ বা তেনেধৰণৰ বা আমাৰ যি বসন্ত ৰোগ সেই ৰো ৰোগৰ পৰা আমি প্ৰতিষেধক নিচিনাকৈ প্ৰতিষেধক নিচিনা কাম কৰে বুলি কওঁ আমি সেই সেইবিধ খাওঁ তাৰ উপৰিও চাটৰ যি কেৰেলা আৰু হালধি সেয়া চোবালে আমাৰ দাঁতৰ কাৰণে ভাল বুলি কয় সেয়াও চোবাওঁ ইয়াৰ উপৰিও আমাৰ সেইদিনা বিহ লগা লাই জাবৰি পাতত দিয়া হয় মানে টোপোলা কৰি কলপাতেৰে সেয়া জুইত ভৰাই থোৱা হয় সেইখিনি উলিয়াই জুইৰ পৰা ভাপটো আমি শুঙো সেয়াই আমাৰ মূৰৰ বিষ ভাল কৰে বুলি কয় ইয়াৰ উপৰিও অসমীয়া যিসমূহ আহোম সম্প্ৰদায় মানুহ সাধাৰণতে তেওঁলোকে খায় কাৰণে মই তেওঁলোকৰ নাম লৈছোঁ সেই বহাগ বিহুৰ দিনাখন আমৰলি টোপ খায় আমৰলি টোপ খালে সেই মই যি কৈছোঁ লাই জাবৰি শুঙি আমি মূৰৰ কামোৰণিৰ বা মূৰৰ বিষ পৰা উপশম পাওঁ তেওঁলোকৰো বিশ্বাস যে সেই আমৰলি টোপে সেইধৰণৰ এক ঔষধি কাম কৰে ইয়াৰ উপৰিও সন্ধিয়াৰ লগে লগে লাও পিঠা বনোৱা হয় গৰুক খুৱাবৰ কাৰণে তাৰ আগে আগে গৰুকেইটা সোমোৱাৰ আগত আমি পদূলিত আৰু গোহালিৰ আগত জাগ দিওঁ যাতে মহ মহ ডাঁহবিলাক বা মাখি সেইবিলাক নহয় তাৰপিছত গৰুক আদৰোঁ নতুন পঘাৰে গৰুক বান্ধো ইয়াৰ আগতে সেই পঘাকেইডাল আমি মাহ হালধিৰে সানি ধুনীয়াকৈ মাহ হালধি সানি তুলসী পাত লগাই তাক গৰুক নতুন পঘা দিবৰ কাৰণে আমি প্ৰস্তুত কৰি ৰাখোঁ নতুন পঘাৰে বান্ধি সেইদিনাৰ বাবে লাও খুৱাই লাও লাও পিঠা খুৱাই গৰুক বন্ধা হয় আৰু আমাৰ প্ৰথম গৰু বিহুৰ দিনা সেইদৰেই পালন কৰা হয় ইয়াৰ পিছত আমাৰ মানুহৰ বিহু হয় আৰু সেইদৰে নাচ বিহু নাচেৰে সৈতে আমাৰ বাকী দিনকেইটা পালন কৰা হয় গোঁসাই বিহুদিনাখন গোঁসাই পূজা কৰা হয় সেইদৰে খুব সুন্দৰকৈ আমি অসমীয়াৰ বিহু পালন কৰোঁ